বৰ্তমান সাম্প্ৰতিক সময়ত মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হৈছে বিদ্যুত বিদ্যুত নহ'লে বৰ্তমান একোৱেই নচলে বিদ্যুত নহ'লে না মোবাইল চলে না কম্পিউটাৰ চলে আৰু যিটো নহ'লে বৰ্তমান মানুহে জীয়াই থাকিবলৈ সম্ভৱপৰ নহয় মোবাইল কিম্বা কম্পিউটাৰ কিম্বা টিভি ৰেফ্ৰিজাৰেটৰ ফ্ৰিজ ৱাছিং মেচিন আদি যিমানখিনি টেকনলজি বস্তু সকলো বিদ্যুতৰ যোগেদি চলে সেয়েহে বিদ্যুতৰ ভূমিকা বৰ্তমান সময়ত বহুতেই গুৰুত্বপূৰ্ণ কিন্তু অসমত যিটো বিদ্যুত ব্যৱস্থা বহুতেই দুখ লগা কাৰণ চৌব্বিশ ঘণ্টাৰ গাঁও অঞ্চলতে বাৰ ঘণ্টাই চাগে বিদ্যুত নাথাকে বিশেষকৈ গৰমৰ দিনত যেতিয়া বৰ অকণমান বৰষুণ দিলেই বিদ্যুতটো কাটে যাৰ ফলত বহুত অসুবিধাৰ সন্মুখীন হয় অকণমান বৰষুণ দিলেই বিদ্যুত কাটে বা অকণমান গছৰ পাত লৰিলেও বিদ্যুতটো কাটে যাৰ ফলত বহুত অসুবিধা হয় ধুমুহা আদি হ'লে কেতিয়াবা দুই দুই তিনি দিনলৈ বিদ্যুতেই নাহে আৰু বিদ্যুতৰ বিল আজিৰ দিনত বিদ্যুতৰ বিলৰ কথা ক'বই নালাগে যিমান বিদ্যুত বিদ্যুতৰ প্ৰব্লেম সিমানেই বিদ্যুতৰ বিলো বহুত হয় স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হৈছে আৰু বিদ্যুতৰ বিল ভবাতকৈ বহুত অহাৰ বাবে সাধাৰণ জনতাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু যদি বিল পৰিশোধ কৰিব নোৱাৰে তেতিয়া বিদ্যুত কাটি থৈ দিয়াৰ ফলত আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে সেয়েহে বৰ্তমান সময়ত বিভিন্ন বিদ্যুত পাৱাৰ কাতৰ বাবে বিভিন্ন দিশত প্ৰভাৱিত হয় বিদ্যুত যিহেতু আটাইতকৈ লাগতীয়াল বস্তু সেয়েহে বিদ্যুতৰ যোগান ভালকৈ দিয়া উচিত